হেল্ল' হেল্ল' অঁ অঁ অঁ

সুন্দৰ

এ ভূপেন হাজৰিকাৰ জন্ম ঊনৈছশ ছাব্বিছ চনত শদিয়াত তেখেতৰ দেউতাক নীলকান্ত হাজৰিকা স্কুল পৰিদৰ্শক হিচাপে শদিয়াত চাকৰি কৰিছিল তেওঁ ভূপেন হাজৰিকাৰ জন্ম হৈছিল তেওঁৰ আচল নামতো আছিলে ভূপেন্দ্ৰ হাজৰিকা আচ্ছা তাৰপিছত এটা সৰু ঘটনা ঘটিছিল তেওঁৰ তেতিয়া কেইমাহমান জন্মৰ কেইমাহমানৰ পিছতে তেওঁ কেচুৱাটো নাইকিয়া হৈ গৈছিল নাই বিচাৰি বিচাৰি নাপায় তিনিদিনৰ পিছত তাত থকা জনজাতিসকলৰ মহিলাসকলে আনি তেওঁৰ দেউতাকৰ হাতত মাক দেউতাকৰ হাতত চমজাই দি কৈছিল ল'ৰাটো ইমান ধুনীয়া গতিকে আমি লৈ গৈছিলোঁ তেতিয়া মাক বাপেকে কৈছিল অঁ আচ্ছা তাৰপিছত ভূপেন হাজৰিকাই ছবছৰ বয়সতে তেওঁ ক কটন কলেজিয়েটত তেওঁ গীত গাইছিল আৰু তাত লক্ষ্মীনাথ বেজবৰুৱা আছিল আৰু লক্ষ্মীনাথ বেজবৰুৱাই তেওঁৰ কণ্ঠত মুগ্ধ হৈ চুমা খাই কৈছিল যে ই ভৱিষ্যতে ভাল গায়ক হ'ব আৰু সেই আশীৰ্বাদেই পিছলৈ তেওঁ ডক্তৰ ভূপেন হাজৰিকা হৈ অসম তথা ভাৰত তথা পৃথিৱীৰ বিভিন্ন প্ৰান্তত তেওঁ বিখ্যাত হৈ গ'ল গা গীতৰ জৰিয়তে তেওঁ গীত লিখে গীত সুৰ কৰে আৰু গীত গায় আৰু তাৰ বাহিৰেও তেওঁ কেইবাখনো চিনেমা কৰিছে চিনেমা তেওঁ পৰিচালনা কৰিছে আৰু তেওঁৰ শ্ৰেষ্ঠ চিনেমা চামেলী মেমচাহাব ৰজত কমল বঁটা পা পাইছে আৰু তেওঁ সংগীত হিচাপেও সংগীতজ্ঞ হিচাপেও পুৰস্কৃত হৈছিল আৰু ডক্তৰ ভূপেন হাজৰিকাই কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা ডক্তৰেট পাইছিল আৰু তেওঁ অসমৰ এজন ভোটা তৰা যাক অসমে কেতিয়াও পা পাহৰিব নোৱাৰে

ভূপেন হাজৰিকাৰ জন্ম ঊনৈছশ ছাব্বিছ চনৰ শদিয়াত দেউতাক নীলকান্ত বৰুৱা নীলকান্ত হাজৰিকা তেওঁ স্কুল শিক্ষক স্কুল পৰিদৰ্শক আছিল আৰু তাৰপৰাই তেওঁ আহি গুৱাহাটী পালে গুৱাহাটী কটন কলেজিয়েটত ছবছৰ বয়সতে গীত গাইছিল আৰু সেই গীতটি তেওঁৰ দেউতাক নীলকান্ত হাজৰিকাই লিখিছিল আৰু তাত গীতত মুগ্ধ হৈ তাত বহি থকা লক্ষ্মীনাথ বেজবৰুৱাই তেওঁৰ মূৰত চুমা খাই কৈছিল যে ই ভৱিষ্যতে ভাল গায়ক হ'ব আৰু সেয়াই আশীৰ্বাদ আছিল আৰু সেই আশীৰ্বাদ গ গ্ৰহণ কৰিয়ে তেওঁ বহুতো গীত লিখিছিল অসমীয়া গীত লিখিছিল আৰু তেওঁৰ কিছু গীত হিন্দীলৈ তথা বেংগলী বা অন্যান্য বহু ভাষালৈ ৰূপান্তৰ ট্ৰেঞ্চলেট হৈছে আৰু তেওঁ অসমীয়া কেইবাখনো চিনেমা তেওঁ মানে গীত সংগীত পৰিচালক হৈছে আৰু কেইবাখনো তেওঁ চিনেমা পৰিচালক হৈছে তাৰ বাহিৰেও তেওঁ হিন্দীত তেওঁ গীত গাইছে আৰু হিন্দীৰ ভাষালৈ তেখেতৰ গীতবোৰ অনুবাদ হৈছে তাৰ ভিতৰতে শ্ৰেষ্ঠ আছিল বুকু ম হম কৰে সেই গীতটি ৰ'দালি চিনেমাখনত শ্ৰেষ্ঠ দিল হোম হোম কৰে নামেৰে বিখ্যাত হৈ তেওঁ পুৰস্কৃত হৈছিল আৰু তেওঁ অসম সাহিত্য সভাৰ সভাপতি হৈছিল তেওঁ শংকৰদেৱ বঁটা পাইছিল আৰু ফাল্কে বঁটা চিনেমা জগ ভাৰতীয় সাংস্কৃতিক জগতৰ শ্ৰেষ্ঠ বঁটা ফাল্কে বঁটাও তেওঁ লাভ কৰিছিল

আৰু তেওঁ সেইখিনি কোৱাৰ পিছত তেওঁ দুহেজাৰ এঘাৰ দুহেজাৰ এঘাৰ চনৰ পাঁচ নৱেম্বৰত তেওঁ ইহলীলা সম্বৰণ কৰে আৰু তেওঁ অসমৰ এজন মৃত্যুৱে তেওঁ অসম তেওঁৰ মৃত্যুৱে অসমৰ এজন শ্ৰেষ্ঠ ব্যক্তি হেৰুৱালে আৰু যিজন এতিয়াও অসমে জন্ম দিব পৰা নাই আৰু ভৱিষ্যতেও কেতিয়াও সেই তে ভূপেন হাজৰিকাৰ দৰে ব্যক্তিৰ জন্ম হ'ব সেইটো অজ্ঞাত হৈ আছে সেইটোৱেই সেইটোৱেই আৰু সেইখিনিয়ে আৰু সেই

অহ্ অহ্